বাহিৰত যাই আৰু খোৱাটো সবেই ভাল পায় বিক'জ ইট্ছ মানে টেষ্টি হয় খাবলৈ সোৱাদটো বহুত মানে ভাল হয় আৰু আমি মানে সদায় এই একেটা খানা একেটা চব্জি খাই পিনে কেতিয়াবা ব'ৰ লাগে ন' এইকাৰণে মানে বাহিৰত যাই ফাষ্টফুড বা চাউমিন ৰ'ল ম'ম' এনেকুৱা খাই ভাল পাওঁ আৰু আৰু মই বুলি নহয় সবেই ভাল পায় কিন্তু বেছি খালে এইটো বেয়া কথা বাৰু মানে গেষ্ট্ৰিক হয় আৰু বহুত আমাৰ যিবিলাক হেল্থ ইচ্ছ্যুজ হয় সব এই ফাষ্টফুডবিলাকৰ কাৰণেই হয় বেছিভাগ ৰেষ্টুৰেণ্টৰ খানাৰ কাৰণেই হয় তথাপিও মানে লাইক কেতিয়াবা মন যায় ন' খোৱাৰ সেইকাৰণে বাহিৰত যাই পিনে খাওঁ আৰু কেতিয়াবা ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিবলৈ আমি মানে ৰেষ্টুৰেণ্টত যাই কথা পাতি ভাল পাওঁ আৰু টাইম স্পেণ্ড কৰা কৰি ভাল পাওঁ আমি কেফেত যাওঁ বা তেনেকুৱা ৰেষ্টুৰেণ্টত যাই পিনে কেতিয়াবা ফেমিলিৰ লগত টাইম স্পেণ্ড কৰোঁ অৰ্ডাৰ দিওঁ খাওঁ আৰু খাওঁ আৰু মাজে মাজে কথা পাতোঁ সেইবিলাক ক্ষেত্ৰতো ঘৰতকৈ বাহিৰত বা ৰেষ্টুৰেণ্টৰ এন্ভাইৰনমেণ্টটো বহুত ভাল হয় সেইকাৰণে মই বেছিভাগ সেই ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিবৰ কাৰণে আৰু মাজে মাজে যদি একেটা খানাৰ লগত ব'ৰ হৈ যাওঁ তেতিয়া তেতিয়া যাওঁ আৰু ৰেষ্টুৰেণ্টবিলাকত খাবৰ কাৰণে আৰু খাই পিনে যোনটো সোৱাদ টেষ্টি লাগে ন' সেইকাৰণে যাওঁ আৰু ঘৰত এনেকুৱা খানা নবনাই মানে মেইন ষ্পেচিয়েল আমাৰ অসম ন' অসমৰ কাৰণে ভাতেই আৰু থালি বনায় সেইকাৰণে বাট কেতিয়াবা চাইনিজ ট্ৰাই কৰিবৰ মন যায় ইটালিয়ান ট্ৰাই কৰিবৰ মন যায় সেইকাৰণে ৰেষ্টুৰেণ্টত যাই পিনে এইবিলাক নিউ ডিশ্বেজ ট্ৰাই কৰোঁ আৰু আমি এই এইটো দুনিয়াত মানে বহুত ৰকমৰ হেৰি ফুড ডিশ্বেজ আছে বা ড্ৰিংক বেলেগ বেলেগ ধৰণৰ ড্ৰিংক্ছ আছে খোৱাৰ খোৱাৰ আইটেম্ছবিলাক বেলেগ বেলেগ আছে সব ট্ৰাই কৰিব লাগে যিহেতু আমাৰ লাইফটো এটাই পাওঁ আমি সেইকাৰণে মানে বাহিৰত যাই নতুন নতুন ডিশ্বেজ ট্ৰাই কৰিব পাৰে কৰিব লাগে আৰু আৰু ময়ো এইটোৱেই কৰোঁ আৰু বেছি নহয় বেছি কৰিলে ফলটো নিশ্চয় বেয়া পাওঁ আমি যিকোনো ক্ষেত্ৰত যদি বেছি বা অ'ভাৰ কৰি দিওঁ বা অ'ভাৰ খাই দিওঁ আমাৰ হেল্থটো বেয়া হৈ যাব আৰু যিকোনো কণ্ডিচনতেই আমাৰ সব বেয়াই ফল পাওঁ সেইকাৰণে লিমিটত থাকিব লাগে আৰু ময়ো লিমিটতে যাওঁ সপ্তাহত এবাৰ মাহত কেতিয়াবা তিনিবাৰ এনেকুৱা যাওঁ আৰু এনেকৈ খাই আহোঁ আৰু মনটো ভাল লাগে আৰু তেতিয়া আৰু ঘৰৰ খানাও টেষ্টি নোহোৱা নহয় টেষ্টিয়ে হয় কিন্তু নতুন নতুন ডিশ্বেজ ট্ৰাই কৰিবৰ কাৰণে ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিবৰ কাৰণে আৰু কেতিয়াবা ব'ৰ হৈ গ'লে এনেকুৱা খাব যাওঁ আৰু আৰু এটা ছেটিস্ফেক্চন আৰ্ণ কৰোঁ আৰু যাৰ যোগেদি মই মানে আৰু ৰেষ্টুৰেণ্টত যাই মই মোৰ ফ্ৰেণ্ডছৰ লগতো টাইম স্পেণ্ড কৰোঁ আমি কলেজত যাওঁ কলেজৰ পিছত মানে ঘৰ যাই পিনে এনেই ৰেষ্ট লোৱাতকৈ মানে ৰেষ্টুৰেণ্টত যাই অকণমান ঠাণ্ডা হৈ পিনে ফ্ৰেণ্ডছৰ লগত কথা পাতি চাতি চাহ তাহ বা ৰ'ল ত'ল খাই পিনে যাওঁ আৰু এই সেয়াই আৰু আৰু আৰু মানে জীৱনত এটা এন্জয় কৰিবৰ কাৰণে লাইক ফুড ইজ্ অলচ' ওৱান থিং খানাৰ যোগেদিও আমি এন্জয় কৰিব পাৰোঁ আৰু সেইকাৰণে নতুন নতুন ডিশ্বেজ ট্ৰাই কৰি পিনে বহুত এন্জয় পাওঁ আৰু হেপ্পি থাকোঁ আৰু